ৰন্ধাৰ সময়ত মই সাধাৰণতে সাৱধানতা বুলি ক'লে মই ৰান্ধিবলৈ যিখনি বস্তু প্ৰয়োজন হয় সেই বস্তুখিনি মই আগতীয়াকৈ গোটাই লওঁ যেনে মাংস ৰান্ধিবলৈ হ'লে মছলা জলা ইত্যাদি বস্তুবিলাক তেল নিমখ সকলোখিনি ওচৰত আনি লওঁ পিঁয়াজ চিয়াজ য যতনাই লৈহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ নহ'লে এটা বস্তু ৰান্ধিবলৈ লৈ তেলখিনি দিয়াৰ পিছত পিঁয়াজ বিচাৰিবলৈ গ'লে পাছত পিঁয়াজখিনি জ্ৱলি যাব সেয়েহে মই ৰান্ধোঁতে বহুত গোটেইকিটা বস্তু গোটাই লৈহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ আৰু যদি মাংস চাংস ৰান্ধিব মাংস চাংস থাকোঁতে মাংসত বোলে গাহৰি মাংস ৰান্ধিছোঁ তেতিয়া তাত মই বাঁহগাজ দিও খাব পাৰোঁ ৰান্ধিব পাৰোঁ সেয়াও গাজ চাজ আনি যোগাৰ কৰি লওঁ আৰু নহয় বোলে বাঁ হেৰি বাঁহগাজৰ নিদো ঔ টেঙা দিও ঔ টেঙা দিও ৰান্ধি গাহৰি মাংস খাব পাৰোঁ তেনেদৰে বস্তুখিনি মুঠতে গোটাই জমা কৰি লৈহে মই ৰান্ধিবলৈ লওঁ আৰু মই পৰাপক্ষত ৰন্ধা সময়ত এপ্ৰ'ন এটা পিন্ধি লওঁ এপ্ৰ'ন নেথাকিলেও গামোচাখন হ'লেও গাত দি লওঁ তেতিয়া অগত তেল নপৰে হালধি নেলাগে